এতিয়া কথা হ'ল কি আগৰ আমি আমি যিটো পৰিৱেশ পাইছোঁ এতিয়া এতিয়াৰ চলি গিলাগ দেখলি মানে ভয়ে লাগি যায় আমি পুৰা মানে ফূৰ্তি কৰি আমি দিনকেইটা পাৰ কৰছোঁ বন্ধ হ'ল মানে আমি মামাহতঁৰ ঘৰত গেছোঁ যিটো আজি চলি তাৰ মানে সেইটো মানে ফূৰ্তিটো পোৱা নায়েই কাৰণ আজি বোলে সেই বন্ধ হ'ল বন্ধটো টিউচন এই আৰ্টৰ ক্লাছ কিবা ক্লাছ মাক বাপাকো এনকে লাগে যি এটা দিন ক'ৰবাত গেলে যান তাহাঁৰ চলিটো বেয়াহে হৈ যাব সেইটোতো এটা প্ৰধান আৰু এটাৰে কাৰণে কি হৈছি আন্তৰিকতাটো নাই আমি তাৰ মানে আমাৰ আমি আমাৰ সম্পৰ্কীয় হওক বন্ধু বান্ধৱীৰ লগত আমাৰ যিমান আন্তৰিকতা আৰু আমি কোনো কাৰণতে তেওঁলোকৰ বেয়া কথা ভাবিবও নোৱাৰোঁ আৰু আমি সদায় বিপদত পৰলে আগবাঢ়ি যাওঁ কিন্তু আজিৰ ল'ৰা ছোৱালী কিন্তু মানে এইটোৱে শিকছি যে কোনবা বিপদত পৰলি আগবাঢ়ি যাবা লাগে না নালগে সেইটো তাহুন শিকায়েই নাই তাৰমানে নাজনে কাৰণ কি এতিয়া জন্মিয়ে ম'বাইলটো পাইছে আমিটো ম'বাইলে সিদিনা দেখা পাইছোঁ ম'বাইল পাইছে তাতে আৰু ইতিয়া পাইছে এণ্ড্ৰইড ম'বাইল গতিকে তাহাঁতৰ বেলেগ মানুহ নালগে মাক বাপেককো নালগা হান ম'বাইলটোৱে হলি তাহুন মুঠতে একদম আকলা আকলি থাকবা পাৰে সেইকাৰণে কি হৈছি তাহুন তাৰ মানে একদম আকলাই থাকা স্বভাৱটো হৈছি সেইকাৰণে তাহাৰ মনত এই যি মৰম ভালপোৱা এই কিবা কাৰবাক সহায় কৰিবা লাগে কাৰবাক কিবা দিবা লাগে তাহুন মাত্ৰ জানে আকলাই খাবা লাগে আৰু আকলাই শিকবা লাগে আকলাই ফুৰিবা লাগে আৰু কাৰবাক যদি কিবা দিবা ওললিও সি কাৰণে তাহাঁত ভাল নাপই সিমান যি মুটেও তাৰ যেন ভাগটো পাওঁ আজিকালিটো চবৰে এটা বা দুটায়ে ল'ৰা ছোৱালী আৰু তাৰ উপৰি হৈছি কি তাৰমানে কি কিতাপৰ লগত সম্পর্কটো আজিকালি ল'ৰা ছোৱালী নোহোৱা হৈ গেছি কিয় ম'বাইলটো খোল্লিয়ে তাহুন কিতাপ খান পাই বোলে আমিটো সি গিলাগ নাজনোৱে বাৰু আমি জানো কিতাপখান পঢ়িবা লাগে কিতাপৰ জ্ঞান পালিহে মানে আচল পূৰ্ণ জ্ঞান বুলি ভাৱোঁ সেখান পঢ়িলে আৰু প্ৰশ্ন যিয়ে নাহক লিখবা পাৰে অঁ ইহঁত বোলে সেগলা নালগে আহোন কিবা মানে ম'বাইলতে পাই সেইকাৰণে কিতাপৰ লগত সম্পৰ্কয়ে নাই সেইকাৰণে কি হৈছি কিতাপৰ কিতাপ পঢ়া অভ্য়াসটো একদম ন'হৱ হৈ গেছি সেইটোতো একো ভাল কথা হোৱা নাই আৰু কিতাপখান পঢ়াৰ যে কিতাপখান আমাৰ বন্ধু বুলি কয় কিতাপ এখান পঢ়িলি মানুহটো বহুত জ্ঞান পোৱাৰ লগতে সমাজখনৰ কথাও জানে আৰু সেইখন পঢ়াৰ পিছত মনটো মনত এই বেলেগৰ প্ৰতি তাৰমানে মৰম তাৰ পিছত কাৰবাক যি কিবা সহায় কৰিবা লাগে সেইগিলাগতো পঢ়িলি বুজি পাই সেই কাহিনীটোৰ মাজেদি সেইকাৰণে ইটা মানে ভৱিষ্যতে তাহাঁতৰ কি হ'ব ভাবিলেও ভয় লাগে আৰু আমিটো বহুত সেই ভাল দিন পাৰ কৰি আহিলোঁ আৰু ইটা সেইকাৰণে কি হৈছে এতিয়া সেইকাৰণে চলি গিলাগ মানসিক ৰোগত ভোগে আমাৰ ডিপ্ৰেছন যোন ফালে যাই তাতেয়ে আৰু কি সহ্য গুণ একদম কমি গেছি আমি আগতে কোনোবায়ে কিবা কৈছি ধুনীয়াকে সেইটোৱে মানি লওঁ বহুত কষ্টৰ মাজেদি আমি কামখিনি কৰি আহোঁ ইটা ত' বেয়াকে গালি পাৰবাও ভয় কি বা কৰে গতিকে সেই ধৈৰ্য্য বোলা ধৈৰ্য্য সহ্য এইটো একদম শূন্য হৈ গেছি বুলিয়ে মই ভাৱোঁ সেইকাৰণে প্ৰতিটো কথা সময়তে আমি তাৰ মানে কি সাৱধান থাকিব লাগে নিজৰ চলিৰ ক্ষেত্ৰটো ৰাস্তাৰ চলিকটো কবায়ে নৰি কোনোবায়ে কিবা কৰি আছে কিবা এটা ধমকি দিব খেদি দিব মাক বাপাকে স্কুলতেটো কোনবা আমাৰ আগতে ছাৰহাঁতে কি কৰে কিবা বেয়া কচ্ছু মাৰে ঘৰত যাই পেলে ক'লেও কয় বজ্জাত কাৰণে মাৰছে এনেই মাৰিব নিকি ইটাটো স্কুলত যদি কোনবা টিচাৰে এটা কোব মাৰে মাক বাপাক খেদি যাব মাইৰবাক লগি গতিকে পৰিৱৰ্তন বহুত পৰিৱৰ্তন পৰিৱৰ্তনতটো মানে ভাষা নাই আৰু কিমান পৰিৱৰ্তন আৰু আৰু মই সেইকাৰণে পৰিৱৰ্তনৰ